অ' আপুনি ক'ত আছে ইমান সময় হৈ গ'ল আহি পোৱাহি নাই দেৰি হৈছে নহয় নটা বজাতে টাইম দিছে দহটা বাজি গ'ল এতিয়া মোৰ দেৰি হৈ গৈছে যাবলৈ আপোনাক পইচা দিছোঁ নহয় আপুনি সোনকালে আহিব লাগে আপুনি যদি আহিব নোৱাৰে টাইমত ক'ব লাগে নোৱাৰোঁ বুলি এতিয়া ক'ত আছে কিমান সময়ত আহিব আৰু কিমান সময় লাগিব আহক আকৌ সোনকালে মোৰ দেৰি হৈ যাব নহয়